হেল্ল' অ' অ' দীপা অঁ কি কৰিছ শুলিয়ে নেকি অঁ নাই শোৱা পাই এই ভালকেইটা খাই উঠিছোঁহে আৰু কিনো কৰিবি আৰু এতিয়া এই একদম মনটো ভাল লগা নাই বোলো চিনেমা এখনকে চাওঁ এভাৰগ্ৰীণ চিনেমা এখন চাবলৈ মন গৈছে অ' আজি এই যে মই হিন্দী চিনেমা পুৰণা চিনেমাবোৰহে চাই ভাল পাওঁ অ' স্বামী কাপোৰ আৰু যে শৰ্মিলা ঠাকুৰৰ যে চিনেমাখন যে জংলি সেইখন চাম বুলি ভাবিছোঁ নহ'লেবা কাশ্মীৰ কি কলি তাত সেই চৰিত্ৰটো মোৰ বহুত পচন্দৰ কাশ্মীৰ কি কলিত যে শৰ্মিলা ঠাকুৰৰ এতিয়া চাবলৈ মানুহজনৰ লগতে চাম বুলি ভাবিছোঁ আৰু অকলেনো কি চাবি এইজন অহাই নাই ৰৈ আছোঁ তই চাইছিলি নহয় তোৰ চাগে চাই ভালেই পালি সেইখন মই তোক কৈছিলোঁ নহয় চাবলৈ বাকী এতিয়া এইখন চাওঁ দে তই ৰাখ ফোন ক'লোঁ আৰু তোক আৰু হ'ব দে